আমি এ মই অ সাত সাত বছৰমান বয়সতে সাঁতুৰিবলৈ শিকিছিলো আমাৰ ঘৰৰ ওচৰতে এটা জান আছিল জানটোত বাৰিষা হ'লে খুব পানী হয় তেতিয়া আমি লগৰ ল'ৰাৰ লগত সাঁতুৰিবলৈ গৈছিলো পানী দেখি প্ৰথমতে অলপ ভয় লাগিছিল যেতিয়া জানটোৱেদি পানী বহুত সোঁত বয় সোঁততে লগৰ ল'ৰাবিলাকে যেতিয়া সাঁতুৰে তেখেতলোকৰ তেখেতলোকৰ লগত আমি সোঁততে পৰি দিওঁ পৰি দিয়াৰ লগে লগে তেনেকৈয়ে আমি প্ৰথম সাঁতুৰিবলৈ শিকাতো আৰম্ভ কৰিছিলো লগৰ দুই এজনে আমাক কেনেকৈ সাঁতুৰিব লাগে কেনেকৈ হাত মাৰিব লাগে প্ৰথমতে আমাক দেখাই দিছিল দেখুওৱাৰ পিছত আমি এ নিজেই যেতিয়া শিকি গ'লো শিকি যোৱাৰ পিছত আমি এনেকৈয়ে প্ৰথমতে জেনেৰেল সাঁতুৰ মাৰো তাৰপিছত আমি চিলনী সাঁতুৰ বুলি আছে চিলনী সাঁতুৰ মাৰো এনেকৈয়ে আমি সাঁতুৰিবলৈ শিকিছিলো